হেল্ল' দাদা মই শিৱসাগৰৰপৰা কৈছিলোঁ মই শিৱসাগৰৰপৰা কৈছিলোঁ মই মানে মাজুলী চাবলৈ যাম মাজুলীত মানে বিখ্যাত ঠাইবিলাকৰ নাম শুনিছোঁ মানে দেখা নাইকিয়া এইয়া চাব যাম তাত মানে কেনেকুৱা ধৰণৰ হয় কেনেকুৱা মানে কেনেকুৱা টাইমত গ'লে ভাল লাগিব ভাল হ'ব মানে

হয় হয় অঁ শুনিছোঁ বাৰু হয় হয়

হয় এনেই মানে পইচা পাতি কিমান খৰচ হ'ব আমি শিৱসাগৰৰ

ফেমিলি লৈ যাম বাৰু

মানে মানে যোনটো টাইমত গ'লে ভাল হয় আৰু ৰাসৰ টাইমত গ'লে ভাল হয় বুলি কৈছে এই তেনেকুৱা টাইমতে যাম বুলি ভাবিছোঁ মানে কি ইমান অঁ হয় ফেৰি চেৰি পাৰ হ'ব লাগিব নেকি আকৌ

হয় মানে কি মই মানে ৱেবছাইটত চাওতেনে কিছুমান ধুনীয়া মানে ফটো দেখিছোঁ কিবা মুখা শিল্প অঁ বিখ্যাত হয় ন মাজুলীত আচ্ছা আচ্ছা অঁ ঠিক আছে দাদা ধন্যবাদ ঠিক আছে অ'কে অঁ কৰিম কৰিম নিশ্চয়